দাদা আমি মানে আপোনাৰ ৰেষ্টুৰেণ্টলৈ যোৱাৰ কথা ভাবি আছিলোঁ আমি পাঁচ ছয়জনমান মানুহ অঁ আচ্ছা আপোনালোকৰ এতিয়া টেবুল খালী আছেনে আচ্ছা এতিয়া মানে এই কি আইটেম পাম গ'লে আচ্ছা কেতিয়া বন্ধ কৰিব অঁ আমি মানে কাৰ লৈ যাম গতিকে আপোনালোকৰ তাতে পাৰ্কিংৰ সুবিধা আছেনে আচ্ছা আমাক মানে দুখন টেবুল লাগিব গতিকে মানে আপোনাক মই আগতীয়াকৈ কৈ থলোঁ আপুনি যাতে ব্যৱস্থাটো কৰি থৈ দিয়ে আমি আমি পাঁচ ছয়জনমান মানুহ যাম মানে অলপ পিছতে ধৰক আৰু আধা ঘণ্টামান পিছত গৈ পাম গতিকে আপুনি যাতে আমাৰ কাৰণে বস্তুখিনি ৰেডি কৰি থয় কি কি মেন্যু থাকিব এতিয়া আচ্ছা ভেজ আৰু ন'ন ভেজ থাকিবনে ঠিক আছে মানে আমি আৰু ধৰক আধা ঘণ্টাৰ ভিতৰতে গৈ পাম আৰু অলপ বেছি বেছি দেৰি নকৰোঁ আপোনালোকে কে কেতিয়ালে কেতিয়ালৈ বন্ধ কৰিব ৰেষ্টুৰেণ্টখন

অঁ ঠিক আছে আমি দেৰি নকৰোঁ আমি আৰু ধৰক গৈ পাম পাঁচ ছয়জনমান মানুহৰ কাৰণে মানে থালী লাগে থালীৰ আপুনি ব্যৱস্থাটো কৰি থব আমি গৈ পাম দিয়ক হয় ঠিক আছে